ভাস্কৰ্যবোৰ এজন স্থপতিবিদৰ আবেগ অনুভূতিৰ সৃষ্টি হোৱা কাৰুকাৰ্য যিবিলাক প্ৰদৰ্শনস্থলীয়ে ৰাইজে আগ্ৰহেৰে সেইবিলাক নিৰীক্ষণ কৰে আৰু তাৰ নয়ন সাৰ্থক কৰে পৌৰাণিক ভাস্কৰ্যবোৰো আছে সেইবিলাক আমি পাম ৰংঘৰত কাৰেংঘৰত শিৱদৌল জয়দৌল আদিত নামনি অসমতো তেনেকে আছে আৰু প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাও কিছু ভাস্কৰ্য আছে সেইবিলাক ইতিমধ্যে চৰকাৰে সুৰক্ষিত কৰিছে সংৰক্ষিত কৰিছে আৰু সেইবিলাক আৰু আমাৰ গুৱাহাটীত বিভিন্নজন মণিষী ভাস্কৰ্য আছে যেনে ডক্তৰ ভূপেন হাজৰিকা প্ৰতিমা পাণ্ডে জয়ন্ত হাজৰিকা বিষ্ণুৰাম মেধি এনেকেই ৰাধা গোবিন্দ বৰুৱা তেনেকেই বহুতৰ ভাস্কৰ্যবোৰ প্ৰদৰ্শন হৈ আছে আৰু সেই প্ৰদৰ্শন কৰা ভাস্কৰ্যবোৰৰ আঁৰত থকা শিল্পীসকলক আমি শ্ৰদ্ধা কৰিব লাগে আৰু তেওঁলোকক আমাৰ শ্ৰদ্ধাই হ'ব তেওঁলোকৰ অনুপ্ৰেৰণা